মোৰ স্কুলীয়া দিনৰ কথা বহুত খেলা ধূলা কৰিলোঁ ফুটবল কওক ক্ৰিকেট কওক হকী বেড বেডমিণ্টন লুডু খেলিছোঁ মানুহৰ ঘৰৰ পৰা ৰবাব টেঙা চুৰি কৰি আনি ফুটবল পৰ্যন্ত খেলিছোঁ মাৰ্বল মাৰ্বল গুটি খেলোঁ স্কুলৰ পৰা আহি আমি মাৰ্বলগুটি খেলোঁ চবেই মিলি ডাংগুটি খেলিবলৈ যাওঁ ডাংগুটিও খেলিছোঁ ক্ৰিকেট খেল জগাত জগাত আগত আমি ক্ৰিকেট খেলিবলৈ গৈছিলোঁ স্কুলৰ পৰা তাৰপিছত কেৰাম ব'ৰ্ড খেলি মই এবাৰ দুবাৰ চেম্পিয়নো হৈছোঁ স্কুল স্কুলৰ যোনটো গে'মছ হয় স্কুলৰ গে'মছত দুবাৰ মই চেম্পিয়ান হৈছোঁ খেল ধেমালি এটা বৰ ধুনীয়া নিজৰ স্বাস্থ্যৰ কাৰণে ভাল স্কুলৰ সময়ছোৱাত খেল ধেমালিটোত বহুত লগ সমনীয়া লগো পাওঁ বহুত অচিনাকি জাগাৰো মানুহ লগ পোৱা যায় খেলা ধূলাৰ যোগেৰে খেলা ধূলা এটা এনেকুৱা বস্তু খেলা ধূলাটো কৰি থাকিব এতিয়াও আমি মাজে মাজে সময় পালে ক্ৰিকেট খেলোঁ নহ'লে বেডমিণ্টনে খেলোঁ খেলি থাকোঁ খেল ধেমালিটো কৰি থাকিব লাগে কিন্তু খেলি থাকিলে এতিয়া খেলিলে সেই স্কুলৰ কথাবিলাক মনত পৰে আমাৰ সেই লগৰখিনিৰ কথা মনত পৰে সেই ঠাইডখৰ কথা মনত পৰে সেই ফিল্ডখনৰ কথা মনত পৰে স্কুলৰ সময়ৰ কথা কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে নেখেলে খেলা এটা বৰ বেলেগ ধুনীয়া এটা পৰিৱেশ আৰু খেলাৰ মাজেৰে বহুত ডাঙৰ সৰুৰ মাজত এটা লগ এটা হয় কিন্তু আজিকালি সেই লগটো নাই কিন্তু আমাৰ সময়ত ডাঙৰে সৰুৱে একেলগে ক্ৰিকেট খেলিছোঁ ফুটবলো খেলিছোঁ খেলি থাকিব লাগে সেইকাৰণে খেল ধেমালিতো কৰি থাকিব লাগে মানুহে